দ্বীপ আৰু দ্বীপপুঞ্জৰ ভূগোল অধ্যয়ন কৰাৰদ্বাৰা আমি বহু গুৰুত্বপূৰ্ণ তথ্য আৰু জ্ঞান লাভ কৰিব পাৰোঁ যিবোৰে আমাৰ পৃথিৱী আৰু প্ৰাকৃতিক পৰিৱেশৰ বুজ লোৱাত সহায় কৰে কিছু কিছু প্ৰধান শিক শিকাৰ বিষয়সমূহ হৈছে হৈছে ভূগোলৰ গঠন আৰু বৈশিষ্ট্য দ্বীপ আৰু দ্বীপপুঞ্জৰ অধ্যয়নৰ কৰোঁতে আমি বিভিন্ন প্ৰাকৃতিৰ সং গঠনসমূহ বুজি পাওঁ উদাহৰণস্বৰূপে দ্বীপপুঞ্জ দ্বীপবোৰ দ্বীপবোৰ সাগৰ বা মহাসাগৰৰ ভিতৰত থকা ভূমি অংশ আৰু দ্বীপপুঞ্জবোৰ একাধিক একাধিক দ্বীপৰ সমষ্টি এইবোৰৰ গঠনস্থল পৰিস্থিতি আৰু উৎপত্তিৰ কাৰণ বুজা প্ৰয়োজন ভূমিকম্পৰ আৰু চুনামি প্ৰভাৱ দ্বীপ আৰু দ্বীপপুঞ্জৰ অধিকাংশ অঞ্চলসমূহৰ সাগৰ বা মহাসাগৰ ওপৰত অৱস্থিত এই অঞ্চলসমূহৰ ভূমিকম্প চুনামি চুনামি আৰু সমুদ্ৰৰ পৰিৱৰ্তনৰপৰা প্ৰভাৱিত হয় এই এই পৰিস্থিতিসমূহৰপৰা আমি প্ৰাকৃতিক বিপৰণৰপৰা বাচিবলৈ কি কি পদক্ষেপ ল'ব পাৰোঁ সেয়া শিকিব শিকিব পাৰোঁ জীৱ বৈচিত্ৰ আৰু পৰিৱেশ দ্বীপ দ্বীপসমূহ সাধাৰণতে সাধাৰণতে বিশেষ ধৰণৰ জীৱন জীৱ বৈচিত্ৰৰ বাবে পদ্ধতি এইবোৰৰ সন্নিৱিষ্ট বিষ্ট আৰু সন্নিৱিষ্ট পৰিৱেশ নিৰ্দিষ্ট প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰণীৰ বাসস্থানৰ প্ৰদান কৰে দ্বীপ দ্বীপসমূহৰ দ্বীপসমূহৰ পৰিৱেশ আৰু সেয়াই মাজত থকা সং সং সংযোগৰপৰা আমি প্ৰাকৃতিক পৰিৱৰ্তন আৰু নিৰাপত্তা বিষয়ে অধিক শিকিব পাৰোঁ অৰ্থনৈতিক বা সাংস্কৃতিক গুৰুত্ব দ্বীপ আৰু দ্বীপুঞ্জবোৰ বাণিজ্য পৰ্যটন আৰু জলেৰেপৰা জলেৰেপৰা খায় খাদ্য যোগান আনে এই এইবোৰৰ বাণিজ্যিক সাংস্কৃতি আৰু আঞ্চলিক গুৰুত্ব গুৰুত্ব ক্ষেত্ৰত অধি অধ্যয়ন কৰোঁতে আমি বিশ্বৰ অৰ্থনৈতিক ব্যৱহাৰ লগতে দ্বীপ দ্বীপসমূহ সম্পৰ্ক বুজি পাওঁ ভূমিকা আৰু পৰিৱৰ্তন দ্বীপ আৰু দ্বীপপুঞ্জৰ অধ্যয়ন কৰোঁতে আমি পোৱা ভূমিকাৰ পৰিৱৰ্তন বিশেষতকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে দ্বীপসমূহৰ অস্তিত্বৰ সংগঠন সংগঠনৰ বিষয়ে বুজি ল'ব পাৰোঁ বহু দ্বীপ দিন বহুত দিন ধ্বংসপ্ৰাপ্ত বা সাগৰত তলিয়াই গৈছে গৈছে আৰু আমি সেই পৰিস্থিতিৰপৰা শিকিব পাৰোঁ জনসংখ্যাৰ ভৱিষ্যত দ্বীপ দ্বীপ আৰু দ্বীপপুঞ্জসমূহৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে বস্তুৰদ্বাৰা আমি জানিব পাৰোঁ কিদৰে সামগ্ৰীকভাৱে জনসংখ্যা বৃদ্ধি আৰু সমুদ্ৰ শুদ্ধগতিৰ দ্বীপ গাঁৱলী ৰাইজ ৰাইজৰ জীৱন আৰু চাৰ্ছত চাৰ্ছত ওপৰত প্ৰভাৱ পেলাব এই অধ্যয়নৰদ্বাৰা আমি প্ৰাকৃতিক পৰিৱেশ অৰ্থনীতিক সংস্কৃতি আৰু সমকালীন পৰিস্থিতিৰ সৈতে সম্পৰ্কিত নানাৰ ক্ষেত্ৰত বিষয় বিষয় বুজ ল'ব বুজ লাভ কৰিব কৰিব পাৰোঁ আৰু আৰু ই আমাৰ ভূগোল গভীৰতা গভীৰতা আৰু বিস্তৃত উপলব্ধি দিব